মোৰ আটাইতকৈ স্মৰণীয় বাইকিং অভিজ্ঞতা বুলি ক'বলৈ বিশেষকৈ নাই কিন্তু মোৰ লগৰ চাৰি পাঁচজনমান লগ লাগি এদিন আমি ফুৰিবলৈ গৈছিলোঁ আমি কাকৈফালে গৈছিলোঁ আমি তাত নদীত গা পা ধুই ধুনীয়াকৈ মানে খাবলৈয়ো কিবাকিবি বনাই মেলি খাবলৈ লৈ গৈছিলোঁ তাকে খাই বৈ আমি আহিলোঁ আমি সেই ঘটনাটো আমাৰ স্মৰণীয় বুলিয়েই ক'ব পাৰি লগৰ কেইজনৰ লগত গৈ ভাল লাগিলে বাকী আৰু তেনেকৈ আমি মাজে মাজে বেছি দূৰলৈ নহ'লেও ওচৰলৈ লগৰ কেইজনমান লাগি যাওঁ বাইক চাইক লৈ তেনেকৈ আমি আমাৰ স্মৰণীয় হয়গৈ আৰু বাকী আমি এদিন বাসুদেউ থানলৈ গৈছিলোঁ তাত আমাৰ লগৰকেইটাৰ লগত গ'লোঁ সেৱা চেৱা কৰিলোঁ প্ৰসাদ চ্ৰসাদ খাই মেলি ধুনীয়াকৈ হোটেলত ভাত চাত খাই আমি আহিলোঁ আৰু তাকে বহুত স্মৰণীয় হয় ভাল লাগে গৈ লগৰকেইজনৰ লগত বাইকত গৈ মানে ভাল লাগে আৰু আৰু বাকী

লগৰকেইজনে মানে লগত গৈ মানে বহুত ভাল লাগে বাকী তেনেকৈ আমি যাওঁ আৰু আমি গৈছোঁ পদুমনি থান এনেকৈ যাওঁতে লগৰে যাওঁ এনেকৈ বাইকত গৈ মেলি ফূৰ্তি ফাৰ্তা কৰি আহোঁ তেনেকৈ আমি আৰু বহুতো জেগাত গৈছোঁ বাৰু যেনে এন এছ পি চি আমাৰ ওচৰতে গৈ থাকোঁ আমি বাইকত আমি পোন্ধৰ আগষ্টৰ দিনাও যাওঁ ওলাই মেলি এই বাইক লৈ অলপ দূৰলৈ বাকী আমি যাওঁ লগৰ বন্ধুকেইজন মিলি পইচা চইচা হেৰি গোটাই মেলি ধুনীয়াকৈ আমি ফূৰ্তি ফাৰ্তা কৰি আহোঁ বাকী তেনেকৈ আমি বাইকত যাওঁ তেও ইমান বিশেষকৈ নাই আমি বেছি দূৰলৈয়ো নেযাওঁ আমাৰ সপোন সপোন আছে লগৰকেইজনৰ যে লাডাখলৈকে বাইক লৈ যোৱাটো আমি এদিন চেষ্টা কৰিম সেইটো সপোন পূৰা কৰিবলৈ আমি বাকী আমি আৰু আমাৰ ঘৰ ফেমিলিও যায় মা লগত যাওঁ বাইকত ক'ৰবাত মন্দিৰ চন্দিৰলৈ অলপ দূৰলৈ আৰু চবতকৈ ভাল মানে গাড়ী চাৰিতকৈ গৈ মানে বাইকতে ভাল লাগে বাইকৰ অভিজ্ঞতা বুলিবলৈ মোৰ সিমানেই আৰু